হয় গ্ৰামাঞ্চলৰ লোকসকলে গাঁৱৰ লোকসকলে ক্ৰিকেট খেলি খেলে বা লুডু গুটি খেলে তেনেকৈ লুডু খেলিবলৈও ভাল লাগে আমাক আৰু বা ক্ৰিকেট খেলিবলৈও আমি ক্ৰিকেট খেলিলে আমাৰ শৰীৰ সুস্থ থাকে আমি অ বিভিন্ন বেমাৰ আজাৰৰ পৰা আমি মুক্ত হৈ থাকিব পাৰোঁ ক্ৰিকেটৰ জৰিয়তে সেই ক্ৰিকেটত ক্ৰিকেট খেলি বহুতো মানুহে আজিকালি ক্ৰিকেটত ডিমাণ্ড বহুত বাঢ়ি গৈছে সেইবাবে ক্ৰিকেট খেলোঁ মইও খেলোঁ আৰু লুডু গুটিও খেলিব লাগে লুডু খেলি আমি ভালো লাগে চাৰিজন লোক থাকে লুডু গুটিত লুডুত আৰু সেই লুডু গুটিত কাটিলেও ভাল লাগে হাঁহিও উঠে আৰু হঁহাটোও এটা স্বাস্থ্যৰ কাৰণে ভাল আৰু ক্ৰিকেটো খেলিব লাগে মানুহে ক্ৰিকেট খেলিলেও শৰীৰ সুস্থ থাকে আৰু ইয়াকে কৈছোঁ